হেল্ল' অঁ কওকচোন হয় আছোঁ আপোনাৰ আছে অঁ চলিছে বিহুৰ কথা আৰু চব বন হৈছে অঁ কাম হোৱা হৈছে কাপোৰ কানি ধুৱা হৈছে পিঠা পনা যোগাৰ কৰিছোঁ ৰ'বক পিঠা পনা মই নাজানো আপুনি সহায় কৰি দিব লাগিব আৰু হেৰিও নাই ৰ'বক তিল নাই তিল চুঙা পিঠা বনাম বনাম চুঙা পিঠা পাছত হেৰি এই ঘিলা পিঠা তিল পিঠা বনাবৰ কাৰণে তিলে নাই ৰ'ব

পিছে মোক অলপ দি দিবচোন অঁ হয় অঁ বনাইছোঁ তিলৰ লা তিলৰ লাড়ু বনাব লাগবো মিঠেৰ লাড়ু বনাইছোঁ ঘিলা পিঠাও বনাইছোঁ অকল অকল তিল পিঠাখিনিয়ে বাকী আছে তিল নাই সেইকাৰণে আপোনাক কৈছোঁ চিৰা চিৰা হৈছে সেইবিলাক গুড়া সান্দহ খুন্দিছোঁ

কি কৈছে পঠা মাংস অঁ আমাৰ পঠায়ে খাওঁ বেছিকৈ অঁ হয় আমাৰ আকৌ হাঁহ নাখায় নহয় হয়

অঁ হ'ব দে